গুৱাহাটী মহানগৰত আৱাস গৃহৰ স্থানীয় বিকল্প আছে ভাড়াঘৰসমূহ হোটেল বিভিন্ন পেয়িং গেষ্ট নিজে বনাই খাব পৰা আৰু অ'য়' য'ত আমি অনলাইন যোগেদি বুকিং কৰিব পাৰোঁ আৰু ইয়াতে দিনক দিনে এই ভাড়াঘৰসমূহ বাঢ়িও গৈ আছে কাৰণ ইয়ালৈ কৰ্মক্ষেত্ৰৰ সূত্ৰে বহুতো

আহিবলৈ ধৰিছে আৰু সৰু ঘৰৰ ভাড়া দুহেজাৰ তিনিহেজাৰ তেনেকুৱাৰ পৰা উপলব্ধ